হেল্ল' অঁ কোনে কৈছিলে অঁ কওকচোন অঁ হয় অঁ অঁ অঁ হয় অঁ হয় আছে আমাৰ অঁ আমাৰ কলেজৰ পৰা অলপ আহিয়ে আমাৰ পায় অঁ হয় অঁ আমাৰ ইয়াত চাব পাৰে ধুনীয়া সুবিধা আছে সব ফালৰ পৰা ৰাস্তাৰ ছাইডতে আছে আমাৰ কলেজখনৰ পৰা আমাৰ পাঁচশ মিটাৰমান দূৰ হ'ব সেইকণৰ পৰা আপুনি ৰিক্সা বা ৰিক্সা ল'বও পাৰে নহ'বা খোজকাঢ়িও যাব পাৰে এইডোখৰ পৰা আমাৰ খোৱা বোৱাটো আপোনালোকে নিজে বনাই খাবও পাৰে আমাক দিওঁ বুলি ক'লেও পাৰে সুবিধাটো প্ৰত্যেকফালৰ পৰাই আছে কিন্তু লাইটৰ বিলটো এক্সট্ৰা পানীৰ সুবিধাটো টুৱেণ্টি ফ'ৰ ইনটু চেভেন পানীৰ সুবিধা লাইটৰ বিলটোহে এক্সট্ৰা হ'ব আছে আছে আছে ইনভাৰ্টাৰ কানেকচ্য়ন আছে সব আছে লেট্ৰিন বাথৰুম এটেচ হৈ আছে আপোনাৰ ৰুমৰ লগত নাই নাই ফেনৰ ব্যৱস্থা আছে ফেনৰ ব্যৱস্থা আছে ভাড়া আপোনাৰ মন্থলি আপোনাৰ আমিতো বাকী ষ্টুডেণ্টৰ পৰা টু থাউজেণ্ডকৈ লৈ আছোঁ অঁ টু থাউজেণ্ড আমাৰ ষ্টুডেণ্টৰ বাকী অন্য বেলেগ ফেমিলী হ'লে মানে এগ্ৰিমেণ্ট কৰিব লগা হয় কিন্তু ষ্টুডেণ্ট হ'লে আমি এগ্ৰিমেণ্ট নকৰোঁ যিহেতু তেওঁলোকে দুবছৰ বা তিনিবছৰ পঢ়ি পিনি যাবলগীয়া হয় চিকিউৰিটি মনি তেনেকৈ এক মাহৰ কাৰণে এডভাঞ্চ দি গ'লে হৈ যাব এইটো আহিব আপুনি চাই ল'ব অঁ ঠিক আছে দিয়ক